ধৰ্মীয় স্থানলৈ মই ইমানকৈ সঘনাই যোৱা নহয় কাৰণ যেতিয়া আমি ভাদমহীয়া নাম লওঁ বা আমাৰ জেঠমহীয়া বৰসভাহ আহে বা কিবাকিবি আমাৰ শৰাই সঁফুৰা দিবলগীয়া থাকে কিবা অপায় অমঙ্গল থাকিলে চোৱালে চিতালে কয় নামঘৰত চাকি এগছ দিব লাগে বা নামঘৰত শৰাই এভাগ দিব লাগে তেতিয়া নামঘৰলৈ যোৱা হয় ইমান সঘনাই আমি গৈ নেথাকোঁ এই নিৰ্দিষ্ট কামতহে আমি যাওঁ যদি অ' ঘৰতো মানে কাম থাকে ইমান সঘনাই গৈ থাকিব নোৱাৰোঁ সঘনাই গৈ থাকিলেও মানে একো আমাৰ কাম নাথাকিলে সঘনাই যোৱাও একো লাভ নাই আমি ধৰ্মীয় স্থানলৈ গৈ আমি যি য'ত সময়ত কৰিব লাগে সেইবিলাক কৰি দিওঁ আৰু নিজেও গৈ শৰাই সঁফুৰা চাকি চুকা জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আমাক কেনেকৈ আমাৰ জীৱনটো সুকলমে চলাই নিয়ে আৰু আমি ভগৱানক ধৰ্মীয় স্থানলৈ গৈ আমি ভগৱানক ইমানেই বিশ্বাস কৰোঁ যে আমাৰ কিবা অসুখ বিসুখ হ'লেও আমি ভগৱানৰ ওপৰতে সকলো ভৰষা কৰোঁ যদিও আমাক ডক্টৰে চায় তথাপিতো আমি ভগৱানৰ নামটো আগত লওঁ আচলতে ধৰ্মীয় স্থানত ভগৱানো নথকা নহয় নামঘৰ আৰু নামঘৰ বা এইবিলাক মঠ মন্দিৰ সেইবিলাক ভগৱানৰ কাৰণেইতো সকলোবিলাক সজাইছে যদি আমাৰ ভগৱানেই নাথাকিলে হেঁতেনে এইবিলাকতো স্ৰজনেই নহ'ল হেঁতেন সেইকাৰণে আমি ভগৱানক সম্পূৰ্ণই বিশ্বাস কৰোঁ আৰু আমি যেতিয়া আমি ধৰ্মীয় স্থানলৈ যাওঁ আমাৰ মনটো বহুত পবিত্ৰ যেন লাগে আমি চাকি লগৰ লগৰীয়াসকলকো পাওঁ বা ভগৱানৰ ওচৰত যেন আমি সঁচাকৈ থিয় দিব পাৰিছোঁ তেনেকুৱা লাগে সেইকাৰণে মনটো পবিত্ৰ লাগে সেইটো কাৰণে আমি ধৰ্মীয় স্থানলৈ যাওঁ নোযোৱাকৈ নেথাকোঁ কিন্তু সঘনাই আমি নাযাওঁ সঘনাই যাবলৈ আমাৰ ঘৰৰ কাম বনৰ পৰাও আমি সুবিধা নাপাওঁ নিয়ম মতে আমি ধৰ্মীয় স্থানলৈ গৈ নিয়মীয়া কামবোৰ সদায় কৰি ব্যস্ত থাকোঁ গতিকে মই ধৰ্মীয় কামত জড়িত থাকি মানসিকভাৱেও বহুত

বহুত আনন্দ উপভোগ কৰিব পাৰোঁ কাৰণ তাত লগৰ সকলোৰে লগত মিলিজুলি দুই এষাৰ ভাল বেয়া কথা পাতি বা ধৰ্মীয় স্থানত কেনেকৈ কি কৰিলে কি হয় কেনেকৈ আমি ভগৱানক লাভ কৰিব পাৰোঁ বা কেনেকৈ আমি ধৰ্ম ল'ব পাৰোঁ সেইবিলাক আমি নিজেই শিকিব লাগিব এতিয়া শিকি শিকাৰ পাছত আমাৰ পিছৰ চামবিলাকক কেনেকৈ কি কৰিব লাগে সেই ধৰ্মীয় অনুষ্ঠানত আমি কি কি নিয়ম মানিব লাগে সেইবিলাক আমি তেওঁলোকক শিকাই যাব লাগিব সেইটো কাৰণে আমি সময়ে সময়ে বা এইবিলাক সকামে নিকামে শৰাই সঁফুৰাৰ লগতে চাকি চুকা বন্তি জ্বলোৱাৰ লগতে আমি নামঘৰলৈ প্ৰায়ে অহা যোৱা কৰি কৰোঁ